আমাৰ স্বাস্থ্যলয়ত বৰ ভাল কাম নহয় তাতে যেনে ডক্টৰ নাৰ্চৰ কাৰণে প্ৰব্লেম হয় যিকোনো মেজৰ বেমাৰৰ বেমাৰৰ কাৰণে গ'লে অসুবিধা হয় তেওঁলোকে নোৱাৰে ভালকৈ ইয়াত ভালকৈ পৰিপাতি কৰিবলৈ ওচৰৰ স্বাস্থ্যকেন্দ্ৰটো আছে বৰ ডক্টৰবিলাক সোনকালে ঘৰলৈ গুচি যায় নাৰ্ছ দুজনী তিনিজনীমান থাকে তাৰপিছত ইমান বেছি মানে কি অলপ মেজৰ হ'লে মানে উপস্বাস্থ্যকেন্দ্ৰটোলৈ পঠিয়াই দিয়া হয় তাতে আমাৰ কিছুমান নিবনুৱা মানুহৰ কাৰণে বহুত সমস্যা হয় সেইটো কাৰণে চৰকাৰক আমি জনাওঁ যে ভাল আমাৰ ইয়াৰ স্বাস্থ্যকেন্দ্ৰটোত অলপ ভাল শিকি ডক্টৰ দিয়ে যেন আৰু নাৰ্ছ অলপ দিয়ে যেন চৌব্বিছ ঘণ্টা চৌবিছ ঘণ্টাই ভাল চিকিৎসা কৰে সেয়ে আমি ইয়াত অলপ অসুবিধা পাওঁ সেইটো কাৰণে

ভাল ভাল ডক্তৰ ভাল নাৰ্ছ চৌবিছ ঘণ্টাই থাকে ৰাখে যেন

পটকৈ কিবা এটা ইমাৰ্জেঞ্চি কেছ হ'লে ডাইক নি একো পোৱা নাযায় ভাল ভালকৈ ট্ৰিটমেণ্ট নহয় আকৌ তাক মানুহৰ কাৰণে গাড়ী গুড়াৰ কাৰণেও আমাৰ ইয়াত অসুবিধা হয় ড্ৰাইভৰ নাথাকে সময়মতে ড্ৰাইভৰ পোৱা নাযায় তাৰপিছত উপস্বাস্থ্যকেন্দ্ৰলৈ হেৰি কৰি দিয়ে তাৰপিছত তাত নিয়া মানে আমাৰ বহুত পলম হৈ যায়